ভাৰতত ধৰ্মীয় স্থান বুলি ক'বলৈ গ'লে বহুতো আছে যেনে ধৰক কামাখ্যা মন্দিৰ আজান পীৰৰ দৰগাহ চৰাইদেউ দেওশাল এতিয়া কামাখ্যা মন্দিৰৰ কথা ক'বলৈ গ'লে কামাখ্যা মন্দিৰ হৈছে অসমৰ গুৱাহাটীত অৱস্থিত হিন্দু ধৰ্মৰ এক প্ৰাচীন মন্দিৰ গোটেই ভাৰততে ব্যপ্ত হৈ থকা মুঠ একাৱন্নখন দেৱীপীঠৰ মাজৰ অন্যতম গুৰুত্বপূৰ্ণ এই পীঠ কামাখ্যা মন্দিৰ এই কামাখ্যা মন্দিৰ নীলাচল পাহাৰত অৱস্থিত কামাখ্যা দেৱীৰ এই মন্দিৰক অসমৰ সবাতোতকৈ প্ৰসিদ্ধ আৰু প্ৰভাৱশালী মন্দিৰ বুলি ভবা হয় প্ৰাচীন কালৰে পৰা অসমৰ ইতিহাসৰ ৰাজনৈতিক আৰু ধাৰ্মিক দুয়ো দিশতে শক্তি উপাসনা কেন্দ্ৰস্থল কামাখ্যা মন্দিৰ অতিশয় গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰি আহিছে কামাখ্যা মন্দিৰৰ নিৰ্মাণকৰ্তা হিচাপে নিৰ্মাণকৰ্তা হিচাপে প্ৰবাদ অনুসৰি নৰকাসুৰ আৰু ইতিহাস অনুসৰি কোঁচ নৃপতি কোন নৃপতি মহাৰাজ বিশ্ বিশ্বসিংহ তেওঁৰ পুত্ৰ নৰনাৰায়ন নৰনাৰায়ন আৰু চিলাৰায়ৰ কথা জনা যায় মন্দিৰৰ শেষৰ অংশ নৃত্যমণ্ডপ আহোম স্বৰ্গদেউ ৰাজ্ ৰাজেশ্বৰ সিংহৰ দিনত সংযোজন কৰা হয় ইয়াত আহোম ড্ৰেগন ঙি ঙাও খামৰ ভাস্কৰ্য দেখা যায় আচলতে কামাখ্যা মন্দিৰ নিৰ্মাণ কোঁচ মহাৰাজ বিশ্বসিংহই গুৱাহাটীৰ সমীপৰ নীলাচলত অৱস্থিত কামাখ্যা পীঠৰ উদ্ধাৰ সাধন কৰি তাতে কামাখ্যা মন্দিৰ সৰ্বপ্ৰথম নিৰ্মাণ কৰিছিল নৰকাসুৰে তাৰ পিছলৈ এই পীঠ মাটিৰ তলত বিলুপ্ত হৈ গৈছিল প্ৰায় মাটি তলত প্ৰায় বিলুপ্ত হ হৈ গৈছিল সেই পৰ্বতৰ অধিবাসীসকলে সেই মাটিৰ যি স্তূপ আছিল সেই স্তূপকে দেৱস্থান বুলি মানি লৈ পূজা কৰিছিল এবাৰ বিশ্ববি বিশ্বসিংহক আৰু বিশ্বসিংহই নৈশ অভিযানকালত সৈন্যসকলৰ পৰা বিচ্ছন্ন হৈ পৰে আৰু পথ হেৰুৱাই বিভিন্ন স্থানত ঘূৰি ফুৰিছিল ঘূৰি পকি অৱশেষত নীলাচল পাহাৰত উপস্থিত হৈছিলগৈ তেওঁলোকে তাতে মাটিৰ এক স্তূপৰ কাষত গছৰ শিপাত বহি থকা এগৰাকী বৃদ্ধাৰ পৰা জানিব পাৰিলে যে গম পালে যে এই স্তূপটো পুৰণি অধিবাসীসকলৰ দেৱাস্থান হয় দেৱস্থান হয় ৰজাই সেই পীঠস্থানতে তেওঁৰ সৈন্যবাহিনীৰ সৈতে মিলনাৰ্থে পূজা অৰ্চনা আগবঢ়ায় আৰু তেওঁৰ মনোবাঞ্ছা পূৰণ হয় সেই কাৰ্যৰ পাছতে ৰজাই সেই স্থানৰ মহত্ব দেখি বিস্মিত হয় আৰু তেওঁ সেই তাতেই স্বৰ্ণ মন্দিৰ নিৰ্মাণ কৰি দিম বুলি সংকল্প লয় পিছত সেই স্থানৰ খননত তাত এক প্ৰাচীন মন্দিৰৰ অৱশেষ অৱশিষ্ট অৱশিষ্ট হয় ৰজাই সেই ভগ্নাৱশেষৰ ওপৰতে ইটাৰে এক নতুন নিৰ্মাণ কৰি দিছিল আৰু প্ৰতিটো ইটাত এক ৰাতি সোণ প্ৰদান কৰিছিল বুলি জনশ্ৰুতি আছে আকৌ পিছত পোন্ধৰশ তেপ্পন চনত মুছলমান সেনাপতি কালাপাহাৰে কামৰূপ আক্ৰমণ কৰিছিল আক্ৰমণ কৰি ধ্ৱংশ কৰি দিয়ে কামাখ্যা মন্দিৰ তাৰপাছত এই মন্দিৰ পুনৰ নিৰ্মাণ কৰে বিশ্বসিংহৰ পুত্ৰ কোঁচ নৃপতি মহাৰাজ নৰনাৰায়ন আৰু তেওঁৰ ভাতৃ চিলাৰায়ে এতিয়া আমি কামাখ্যাৰ কথা ইমানখিনি ক'লোঁ ইয়াৰ পিছতে আমি অলপ আজান ফকীৰৰ কথা কওঁ আজান ফকীৰ এজন ইছলাম ধৰ্মৰ প্ৰচাৰক সাধু আৰু কবি আছিল তেওঁৰ প্ৰকৃত নাম আছিল হজৰত শ্বাহ মিৰাণ ইয়াৰ বাহিৰেও তেখেতক আজান পীৰ শ্বাহ মিৰাণ আৰু আজান ফকীৰ নামেৰেও জনা গৈছিল সকলোৱে মাতিছিল তেওঁক আজান ফকীৰ বুলি তেওঁৰ জন্ম আচলতে ষোল্লশ দছ চনৰ ওচৰে পাজৰে ইৰাকৰ ৰাজধানী বাগদাদৰ এখন গাঁৱত হৈছিল আনুমানিক খৃষ্টীয় সপ্তম আৰু অষ্টম শতিকাত লগত লগত কেইজনমানজন চুফী পীৰ লৈ আজমীৰৰ পৰা অসমলৈ আহিছিল তেওঁলোকে অসমৰ বিভিন্ন ঠাইত থাকিবলৈ লৈছিল তেওঁলোকৰ বংশবৃদ্ধিৰ লগতে কিছু থলুৱা লোকেও ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল অসমত মুছলমান সকলৰ সংখ্যা বৃদ্ধি পাইছিল তেনেদৰে ক্ৰমান্ৱয়ে তেওঁলোকে অসমীয়া সমাজ আৰু সংস্কৃতিৰ অভিন্ন অংগ হৈ পৰিছিল জনশ্ৰুতিৰ মতে আজান পীৰেই পোনপ্ৰথমে অসমত আজান দি নামাজ পঢ়িবলৈ মুছলমানসকলক শিকাইছিল বাবে তেওঁ এই তেওঁৰ নামাজ শিকোৱাৰ বাবে তেওঁৰ নাম আজান ফকীৰ হৈছিল জনা যায় সেই বুলি আজান ফকীৰৰ জীৱনৰ জীৱন বৰ সংঘাতপূৰ আছিল অসমলৈ আহিও তেওঁ বিভিন্ন শাস্তিৰো সন্মুখীনো হ'বলগীয়া হৈছিল বহুত শাস্তিৰো সন্মুখীন হৈছিল তেওঁ পিছত আহোম ৰজা গদাধৰ সিংহই তেওঁৰ মাহাত্ম্য বুজি পাই দিখৌ মুখৰ সৰাগুৰি চাপৰিত মাটি বাৰী দি মছজিদ সজাই দিয়ে আৰু তাতে আজান ফকীৰে ছকুৰি ভকতৰ সৈতে ধৰ্ম চৰ্চা আৰম্ভ কৰে তাতে আজান ফকীৰৰ মৃত্যু হৈ যায় অৱশেষত লাষ্টত গৈ তেওঁৰ মৃত্যু তাতে হৈ যায় আৰু হাজোত কিছু বছৰ থকাৰ পিছত দুই ভাতৃ উজনিৰফালে আগবাঢ়িল আৰু তেতিয়া আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁৱত উপস্থিত হৈ ওচৰে সোণপোৰা গাঁৱত থাকিবলৈ লৈছিল সোণপোৰা গাঁৱত আজান ফকীৰৰ আগমন হোৱাৰ আগতে মছজিদ নাছিল তেৱেঁই সোণপোৰা গাঁৱৰ মছজিদ সাজিলে আজান ফকীৰ মছজিদৰ ওচৰতে থাকিল আৰু মানুহ গোটেই দিনে পাঁচবাৰকৈ নামাজ পঢ়িবলৈ পাঁচবাৰকৈ আজান দিবলৈ তেওঁ ল'লে এইদৰে এক নতুন সংস্কৃতি গঢ় লৈ উঠিল মাথোঁ নামাজ পঢ়া বুলিয়েই নহয় আজানে জিকিৰ জ গীত ৰচনা কৰি নিজৰ সুৰ দি গাবলৈ ল'লে আজানৰ সুমধুৰ কণ্ঠত জিকৰ শুনি জিকিৰ শুনি আল্লাহৰ মহত্বৰ কথা মুছলমানসকলে ভালদৰে উপলব্ধি কৰিবলৈ লৈছিল উপলব্ধি কৰি ল'লে ঠিক তেতিয়াৰ পৰাই নিতৌ পুৱা গধূলি মছজিদত আজান দিয়া ফকীৰজনৰ নাম শ্বাহ মিৰাণৰ পৰা আজান ফকীৰৰূপে জনাজাত হৈ পৰিল তেওঁ বিখ্যাত হৈ পৰিল আজান ফকিৰ বুলি কিন্তু আজান ফকীৰে অসমৰ ধৰ্ম যাজকসকলৰ ছৰীয়ত নমনাৰ বাবেই তেওঁৰ চহুকাল চকুহাল হেৰুৱাব লগা হৈছিল তেওঁ নিজৰ চকুহাল হেৰুৱাইছিল এতিয়া আমি অলপ চৰাইদেউ দেওশালৰ বিষয়েও জানো দেওহাল আহোমসকলৰ এক উপাসস্ উপাসনাস্থলী অসমৰ স্থায়ী ৰাজধানী স্বৰ্গদেউ চৰাইদেউ স্বৰ্গদেউ চাংলুং চাওলুং চুকাফাই বাৰশ বাৰশ তেপ্পন খৃষ্টাব্দত দেওশালৰ প্ৰতিষ্ঠা কৰে দেওশালৰ প্ৰতিষ্ঠা কৰে চৰাইদেউ পৰ্বতৰ শিখৰত সমূহীয়া উপাসনাস্থলীৰূপে প্ৰতিষ্ঠিত দেওশাল এক ঐতিহ্যমণ্ডিত কীৰ্তিচিহ্ন চৰাইদেউ জিলাৰ দৌলবাগান অঞ্চলত এই কীৰ্তিচিহ্ন অৱস্থিত দেওশালত বৰ্তমানেও আহোম সম্প্ৰদায়ৰ লোকসকলে পৰম্পৰাগত ৰীতি নীতি পূজা পাতল কৰি আহিছে চুকাফাৰ অসম আগমণৰ সময়ত দিখৌ আৰু দিহিঙৰ মাজ অংশত ঠিক ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰে দক্ষিণপাৰে বৰাহীৰ বৰাহীৰ লগতে চুতীয়াসকলো সিঁচৰতি হৈ আছিল চুকাফাই বাৰশ আঠাইছ খৃষ্টাব্দত অসমত প্ৰৱেশ কৰি ভিন্ন বিভিন্ন অঞ্চল জয় কৰাৰ লগতে বৰাহী ৰজা থাকুমথাক আৰু মৰাণ মটক ৰজা বদৌচাক মিত্ৰভাৱে বংশ্ বশ কৰি বৰাহী মৰাণৰ কুঁৱৰী চাৰিগৰাকী কুঁৱৰীৰ লগত চকলং প্ৰথাৰে প্ৰথম বিয়া কৰি মিত্ৰতা স্থাপন কৰিছিল বাৰশ তেপ্পন্ন খৃষ্টাব্দত চৰাইদেউ স্থায়ী ৰাজধানী পাতে আৰু ৰজাক উপহাৰ স্বৰূপে বৰাহী ৰজাই এই চৰাইদেউ পাহাৰত থকা তেওঁৰ তেওঁলোকৰ উপাসনাস্থলী দেওঘৰত দেওঘৰটো অৰ্পণ কৰে চুকাফাই দেওঘৰ থকাৰ স্থানতেই আহোম পুৰোহিতৰ হতুৱাই মাংগলিক অনুষ্ঠান সম্পন্ন কৰি দেওশাল স্থাপন কৰে দেওশালৰ পূজা নিয়মভাৱেই পৰিচালিত কৰিবৰ বাবে চুকাফাই কিছুমান বিষয় পদৰো সৃষ্টি কৰিছিল নকৰা নহয় যেনে দেওধাই বৰুৱা দেওধাই ফুকন বাইলুং ফুকন ইত্যাদি সময় সলনি হোৱাৰ লগে লগে চৰাইদেউৰ ওচৰত জনবসতি বৃদ্ধি হৈ অহাৰ লগতে অন্যান্য ৰাজকীয় কাৰণত স্বৰ্গদেউসকলৰ আদেশ অনুসাৰে মহামন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে এওঁ গৌৰীনাথ সিংহ কমলেশ্বৰ সিংহ চন্দ্ৰকান্ত সিংহ দিনত মন্ত্ৰী আছিল দেওশালত স্থান পৰিৱৰ্তনৰ বাবে আলোচনা কৰি ৰজা প্ৰজা সকলোৰে সন্মতিক্ৰমে লাকুৱালৈ স্থানান্তৰিত কৰে লাকুৱালৈ স্থান কৰিছিল আমলখি দেওশালৰূপে খ্যাত অৱশ্যে চৰাইদেউ দেওশাল ৰজাসকলৰ বাবে সংৰক্ষিত অৱস্থান আছিল তাতে তেওঁলোক সংৰক্ষিতভাৱে তাতেই বসবাস কৰিছিল পূজা পাতলো কৰিছিল আহোমসকলৰ আহোমসকলৰ দেওশালত আহোমসকলৰ ধৰ্মীয়সভা বা শক্তিসমূহ উপৰিও থলুৱা সকলো জনগোষ্ঠী আৰু হিন্দুৰ দেৱ দেৱীৰ পূজা কৰা হৈছিল দেওশালত সম্পাদন হোৱা বিভিন্ন অনুষ্ঠান বা পূজা যেনে বিখন উমফা মেডাম মেফি আদি পূজাত গৰু ম'হ গাহৰি হাঁহ পাৰ কুকুৰা আদি জন্তু বলি দিয়া হৈছিল তাত এইসমূহ জন্তুৰ বলি দিছিল আহোম পৰম্পৰাগত বলি দিবৰ বাবে বলি মৰা খেল আছিল তাত বলি মৰা খেল হৈছিল পৰম্পৰাগত টাই আহোম পৰম্পৰাগত দেও পূজাৰ বাবে উদগাহ কৰা হাঁহ কুকুৱা আদি মন্ত্ৰপুত কৰি কৰি মুছৰি অথবা টঙনিয়াই মৰা প্ৰথাহে আজিও প্ৰচলন হৈ আছে হাঁহ কুকুৰাবোৰ মুৰত টঙনিয়াই মাৰিছিল আৰু তাৰপাছত তেওঁলোকে সেইটো বলি দিছিল তেনেকৈ সিহঁতি বলি দিছিল কুকুৰা হাঁহ আদি সকলো জন্তুৱে এতিয়াও সেই প্ৰথায়ে প্ৰচলন হৈ আছে